চৰাই পালনৰ সৈতে জড়িত কিছুমান সাধাৰণ নিয়ম আছে আৰু আইনো আছে কৃষক কৃষকসকল এই আইনখন ভালদৰে জনা উচিত এইটোৰ বিষয়ে আমি ইউটিউবত পাইছোঁ চেনেল ইউটিউব চেনেলতো পাইছোঁ কিতাপ বাতৰিকাকত আদি আমি পঢ়িবলৈ পাইছোঁ যে এই আইনখনৰ জৰিয়তে আমাক কেনেধৰণৰ কৃষকসকলক সহায় কৰে সেইবিলাক আমি গম পাওঁ চৰাই পালনৰ কিছুমান সাধাৰণ নিয়ম নিয়মৰ ভিতৰত আমি চৰাই পালকসকলে কেনেকৈ কণী পোৱাৰ ব্যৱস্থা কৰোঁ মাংস কাৰণে কি কি কৰিব লাগে আৰু তাৰ কি ব্যৱস্থা বেপাৰীক আমি কি হিচাপত দিব লাগে এইটো আমি গম পাওঁ আইনখন আইনৰ নিয়মত হ'ল আইনৰ মতে হ'ল আমি এইটো এটা আমাৰ এই আইনখনৰ জৰিয়তে আমাক আত্মসহায়ক গোটবিলাকত আমাৰ এটা হেৰি খুলি দিছে গোট খুলি দিছে যিটো গোট আমি হাঁহ কুকুৰা পালন হাঁহ কুকুৰা গোট হিচাপে আমি জানা জানো সেই আইনখনত আমাক সেই আইনত আমাক আৰু লোণ হিচাপে আমি ল'ব পাৰোঁ তাত হাঁহ কুকুৰা পুহিবৰ কাৰণে আমি লোণ ল'ব পাৰোঁ আৰু হাঁহ কুকুৰা খোৱাবৰ কাৰণে আমিও ল'ব পাৰোঁ আৰু এতিয়া আমাৰ এতিয়া আৰু এটা সুবিধা কৰি দিছে যে বেংকত আমি ইয়াৰ হিচাপত উদ্যামিতাৰ হিচাপত আমি লোণ ল'ব পাৰোঁ হাঁহ কুকুৰা কাৰণে সেই আৰু লোণৰ লোণৰ ভিত্তিত তিনটা কিস্তিকে আমাক পইচা দিয়ে এটা কিস্তিত আমি গঁৰাল বনাই খাদ্য গঁৰাল বনাই আমি পোৱালি ছোৱালী কিনিব পাৰোঁ দ্বিতীয় কিস্তিত আমি দানাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ আৰু তৃতীয় কিস্তিটো আমি সেই দানা লগাব পাৰোঁ দানাৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰোঁ আৰু এইখিনি আমাৰ কৰিবলে আমাক বহুত সুবিধা কৰিও দিছে আমি এইখিনি যদি আমি কৃষকসকলে যদি এইখিনি পালন কৰোঁ তেতিয়াহ'লে আমি আমি হেৰি হ'ম বুলি আমি মানে উন্নতি কৰিম বুলি আমি ক'ব পাৰোঁ কাৰণ আজিকালি চৰকাৰে আমাক ইমান সুবিধা কৰি দিছে প্ৰতিজনী প্ৰতিজন কৃষকে যাতে ভালকৈ মানে কৰিব পাৰে এইটো এটা বিজনেছটো কেনেকৈ আগুৱাই নিব পাৰে এইটো এটা আমাৰ কৃষকসকলক সুবিধা কৰি দিয়া হৈছে ইয়াৰ উপৰিও কুকুৰাখিনি যেনে কেনেকৈ আমাৰ আৰু পোহা পুহিব পাৰি এই তাৰপৰা আকৌ কুকুৰাখিনি কি কি কেনেকৈ কেনেদৰে পালন কৰিব পাৰি এইবোৰ আমি আজিকালি ইউটিউব চেনেলত আমি পাওঁ এইবোৰ শিকি আমি কুকুৰা পালনৰ ক্ষেত্ৰত আমাৰ সুবিধা হয় আমি এইখিনি কৰিয়েই আমি ক'ত কেতিয়া কি ভেকচিন দিব লাগে এইবিলাক কথা আমি ইউটিউব চেনেলৰ জৰিয়তে আমি জানো আৰু আৰু উপকৃত হৈছোঁ বহুতখিনি চাই মেলি আমি উপকৃতও হৈছোঁ আৰু এইবোৰ কিতাপ কিতাপত খুব কম আৰু বাতৰি কাকতো আদি পোৱা যায় যে কেনেকে কি কৰিলে বিজনেছটো ব্যৱসায়টো আগুৱাই নিব পাৰি সেইটো ক্ষেত্ৰত আমাৰ কৃষকসকলক বহুত সুবিধাও হৈছে আজিকালি প্ৰতিটো প্ৰতিজন কৃষকে আজিকালি হেৰিয়ৰ পৰা ইউটিউবৰ পৰা চাই হ'লেও কৰিছে বা নহ'লে ডক্তৰ পৰামৰ্শলৈয়ো এইবিলাক কাম কৰিছে এইবিলাক এইবিলাকেই আৰু আমাৰ কৃষকসকলক সুবিধা হয় এইবিলাকৰ কাৰণেই আমাৰ কিছুমান পালকসকলে সুবিধা কৰি দিয়ে